হেল্ল' হেল্ল' নমস্কাৰ বাইদেউ অঁ এই মই অপোনাৰ হেৰিয়ত আছো এই মুম্বাইৰপৰা কৈছোঁ এই মাজুলীৰ টুৰিষ্ট পকেজ হয়নে হেৰি আমি এই ৰাসৰ কাৰণে আপোনাৰ পকেজ এটা হেৰি কৰিছিলোঁ মানে অঁ পকেজ এটা অঁ বুক কৰিছিলোঁ সাতজনৰ কাৰণে এই সাতজনৰ কাৰণে বুক কৰা হৈছিল মানে অঁ এজনৰ মানে অকণমান ঘৰুৱা অসুবিধাৰ বাবে সেইজনে কেঞ্চেল কৰিছে আপোনালোকে কিবা মানে অকণমান পিছলৈ পূৰাই দিব পাৰিব নেকি বাৰু মানে পাম নে নাপাম আমি সাতজনৰ কাৰণে যে বুকিং কৰিছিলোঁ সেইটো আমি ছজনে পাম নে নাপাম অকণমান মানে জানিব বিচাৰিছিলোঁ হয় হয় হয় হয় অঁ আমি মানে আপোনাৰ মাজুলীৰ ৰাসৰ কাৰণে এইটো বুকিং কৰিছিলোঁ মানে এজনৰ মানে ঘৰুৱা প্ৰব্লেমৰ কাৰণে সেইজনে কেঞ্চেল কৰিছে মানে ছজনে থাকিব পাৰিমনে নাই সেইটো অলপ জানিব বিচাৰিছিলোঁ আপোনাৰপৰা মানে আমি ছজনৰ ঠাইত আৰু এজন মানে লৈ যাব লাগিব ন সাতজন মানে নিবই লাগিব তেতিয়াহে আমি মানে থাকিব পাৰিম পইছাটো মানে ৰিটাৰ্ণ কৰা

সেইটো কথাই মানে জানিব বিচাৰিলোঁ আমি জানিব বিচাৰিছিলোঁ আমি দূৰৰ যে মানে সেইটোৱে কথা অঁ অঁ ঠিক আছে দিয়ক তেতিয়া ঠিক অঁ আছে ধন্যবাদ অঁ